হয় কওকচোন হয় হয় মোৰ এটা ঘৰ আছে হয় হয় মোৰ এটা ঘৰ আছে হয় কওকচোন অঁ আছে বৰ্তমান খালীয়ে আছে বাৰু অঁ হয়

মোৰ তিনিটা বেডৰুম দুটা বাথৰুম লেট্ৰিন এটা আৰু কিটচেন আছে আমাৰ বাৰ হাজাৰ আৰু লাইটৰ বিল এক্সট্ৰা হয় হয় হয় আপুনি দিব লাগিব পানীটো তাতেই ইনক্লিউদেড হ'ব বেলেগকে আছে আপোনালোকৰ ঘৰৰ হয় ৰাণিং ৱাটাৰ ঘৰৰ লগতেই আছে ব'ৰিং আমাৰ এইখিনি দা ধৰা বামুণ চুবুৰী এদিন বন্ধদিনত আপুনি দেওবাৰে আহি চাই যাব পাছবেলা হয়

ঠিক আছে ঠিক আছে আপোনাৰ ফেমিলীয়ে চাকৰি কৰে নেকি আচ্ছা ঠিক আছে

অঁ ঠিক আছে থেংক ইউ